অন্ধবিশ্বাস মানে এনেকুৱা হয় আমি ফেঁচাই আমি মাতিলে আমি নিউ নিউ ক'লে আমি অন্ধবিশ্বাস মানোঁ আৰু আপোনাৰ ধৰক ৰাতিপুৱা আপোনাৰ কাউৰীয়ে কাউৰীয়ে চিঞৰাতো আমি বেয়া হোৱা বেয়া মানুহ আমি বেয়া আহে বুলি কয় অন্ধবিশ্বাস আমাৰ ধৰক ককা আজু ককা দিনৰপৰা আগৰপৰা এনেকৈ কৈ আহিছে ধৰক এই নিউ নিউ ক'লে ইয়াৰপৰা অমংগলীয়া কথা ৰাতি হওক আপোনাৰ চিঞৰি থাকে আমি তেনেকৈ কেটেপা মাৰি খেদোঁ আমি তাৰপৰা দলি চপৰাও মাৰোঁ তেনেকুৱা মানে আপোনাৰ ধৰক এতিয়া খেদিবলগীয়া হয় খেদি মেলি তেনেকৈ এনেকৈ সেইটো আমি অন্ধবিশ্বাস মানোঁ আমাৰ এঘৰত মানে ক'ৰবাত মানুহ মৰে যদি তেনেকৈ আপোনাৰ ধৰক আগজাননি দিয়া হিচাপত আপোনাৰ এমাহ দহদিনৰ আগত আপোনাৰ ফেঁচাই আপোনাৰ নিউ নিউ কৈ মাত দি থাকে তেনেকৈ আমি দেখিছোঁও বাৰু দেখিছোঁ শুনিছোঁ আমি তেনেকৈ আমি আৰু শুনিবলৈও ভাল নালাগে কিবা অমংগলীয়া অমংগলীয়া লাগে অমংগলে আপোনাৰ ধৰক গা নোমবিলাক সিঁয়ৰি উঠে আপোনাৰ ধৰক গোটেই একদম গা চেঁচা পৰি যায় আপোনাৰ কিবা ভয় ভয় লাগে কিবা হ'বই নেকি কিবা হ'বই নেকি তেনেকুৱা লেখীয়া ভাৱনা আহে সেই তেনেকুৱা মাতটো শুনিবলৈও ভাল নালাগে ধৰক আমাৰ বগা ফেঁচা আহিলে আমি ভাল বুলি মানোঁ কিন্তু এই ক'লা ফেঁচাটো যিটো আপোনাৰ সন্ধিয়া পৰত হওক ৰাতি হওক চিঞৰে আপোনাৰ ইমান যে যিটো সময়ত আমি ধূপ ধূনা জ্বলাওঁ সেইটো টাইমত ইমান বেয়া মাতটো শুনিবলৈ আপোনাৰ ভাল নালাগে সেইটো আমি সেইটো কাৰণে আমি অন্ধবিশ্বাস মানোঁ আৰু ধৰক আৰু কাউৰীয়ে যেতিয়া আপোনাৰ ৰাতিপুৱা শুই উঠাৰ পিছত আপোনাৰ কা কা কা কাকৈ যেনেকৈ চিঞৰে আপোনাৰ শুনিবলৈ ভাল নালাগে ৰাতিপুৱা আপোনাৰ পুৱা ৰাতিপুৱা আপোনাৰ শুই উঠি চকু মোহাৰি কাউৰীকে দেখি পায় আপোনাৰ ইমান বেয়া বেয়া অমংগলীয়া লেখীয়াকৈ মাতে সেইটো আমি অন্ধবিশ্বাস মানোঁ আৰু আপোনাৰ এতিয়া ধৰক কপৌ চৰাই বাঁহ ল'লে ভাল মানোঁ তাৰপৰা ঘনচিৰিকাই হওক পাকঘৰৰ আপোনাৰ দাঁতিৰ ওপৰত যে লয় আপোনাৰ ঘনচিৰিকা চৰাই সেইটো আমি ভাল মানোঁ সেই সেইবিলাকেই আৰু